সাধাৰণতে আমাৰ গাঁও অঞ্চলত যাতায়াতৰ সুবিধা সিমান নাছিল আগতে এতিয়া লাহে লাহে যাতায়াতৰ সুবিধা হ'ব ধৰিছে যাতায়াত সাধাৰণতে বহু ধৰণৰ সন্মুখীন হৈছিলোঁ আগতে আগতে স্কুললৈ যাবলৈ হ'লে ভৰিত বোকা লাগি যায় ভৰি আকৌ স্কুলত গৈ ধুব লগা হয় অলপ বাৰিষা কাল আহিলেই অলপতে অলপ সৰু সুৰাকৈ বৰষুণ দিলেও ৰাস্তা বা পানীৰে উপচি পৰে যাতায়াতত যাতায়াত বেয়া হোৱাৰ ফলত বাৰিষা কালত ডাঙৰ বানপানী আহিলে আমি স্কুললৈ ইপাৰৰ পৰা শিপাৰ হ'বলৈ ৰাস্তাৰ ভোঁ চলাই কল কলগছৰে কাটি কলগছ কাটি ভোঁ চলাই যাবলগীয়া হয় কলগছ সৰুতে বহুত যাতায়াতত অসুবিধাৰ সন্মুখীন হৈছিলোঁ যাতায়ত বেয়া হোৱাৰ ফ বেয়া হোৱাত আমাৰ মা দেউতাহঁতে ইস্কুললৈ পঠাবলৈ অলপ টান পাইছিল কিজানি বা নহ'বলগীয়া কিবা হয় তাৰ বাবে আমাৰ বহুত সন্মুখীন হৈছিলোঁ স্কুল যাবৰ বাবে যাতায়াত বৰ্তমান যাতায়াতৰ সুবিধা অলপ হৈছে নাই হোৱা বুলিও নকওঁ যাতায়াত আচলতে আচলতে যাতায়াতবোৰ অলপ ভাল হোৱাটো ভাল হ'ব লাগে যাতায়াতৰ সুবিধাৰ্থে স্কুলৰ ল'ৰা ছোৱালী যাবলৈ বহুত সুবিধা হয় ৰাস্তা ঘাট পাৰ হওঁতে যাতায়াতৰ বহু ধৰণৰ সুবিধাৰ প্ৰয়োজন হয় ব বৰ্তমান আমাৰ ৰাস্তাৰ গাঁৱৰ ৰাস্তাবোৰ অলপ ভাল কৰিছে আমাৰ গাঁৱৰ ৰাস্তাটোৱে মেইন ৰাস্তাত সোনাৰী ৰোডক সংযোগ কৰে বৰ্তমানে আমাৰ ৰাস্তা মেইন ৰাস্তা সোনাৰী ৰোড বৰ্তমান ভাল বুলিয়ে ক'ব পাৰি বাছ চলাচল কৰিব পাৰে ওচৰতে ৰে'লৱে' ষ্টেচন শিমলুগুৰি ষ্টেচন আছে ফ্লাইট অ'ভাৰ সিমান নাই বুলিও নকওঁ আছে বাছ ৰে'লৱে' বাছ ধুনীয়াকৈ দুখন তিনিখন একেলগতে পাৰ হ'ব পাৰে তাৰ বাবে এতিয়া বৰ্তমান বহুত ধৰণৰ ৰাস্তা ভাল কৰি গৈ আছে আৰু উন্নতি হোৱাৰ পথত আগবাঢ়ি গৈছে ৰে'লৱে' ষ্টেচন শিমলুগুৰি ষ্টেচনটো বহু ধৰণৰ ৰে'ল অহা যোৱা কৰি থাকে ৰাখে ৰাজধানী মালগাড়ী বহু ধৰণৰ ৰে'ল আহি ইয়াত উপস্থিত হয়হি ইয়াৰ পৰা বহু ঠাই বহু দূৰলৈ যাত্ৰা কৰিব পাৰি এখন ঠাইৰ পৰা এখন ঠাইলৈ শিমলুগুৰি ষ্টেচনৰ পৰাই যাব পাৰি